আমাৰ অঞ্চলত সম্পদৰ অভাৱ বা অভাৱ বুলি ক'বলৈ গ'লে যিটো কৰোণাৰ সময়ত আজি দুবছৰ আগতে যি কৰোণা হৈ গৈছিল সেই কৰোণাত আমাৰ অঞ্চলত অলপ হাহাকাৰ সৃষ্টি হৈছিল কিয়নো বহুত পলমকৈ আমাৰ ইয়াত ভেক্সিনেই হওক বা টীকাকৰ এই টীকাকৰণেই হওক কেন্দ্ৰ আমাৰ ইয়াত বহুত পলমকৈ ইয়াত কেন্দ্ৰবিলাক খুলিছিলে সেইকাৰণে সেইটো সময়ত বহুতো মানুহ যিটো কৰোণাৰ সময়ত আক্ৰান্ত হৈ কিছুমান মানুহ মৃত্যুমুখতো পৰিবলগীয়া হ'ল কিছুমান পৰিয়ালৰ এটা এটা পৰিয়াল সেই সময়ত শেষো হৈ গৈছে তেনেস্থলত আমাৰ অঞ্চলত যি পলমকৈ হ'লেও যি টীকাকৰণৰ কেন্দ্ৰই হওক বা ভেক্সিনৰ কেন্দ্ৰই ঠায়ে ঠায়ে খুলিছিলে সেই কেন্দ্ৰসমূহত সেইসময়ত ভেক্সিনৰ তেতিয়া বেছি তেতিয়া ঔষধৰ তেতিয়া অৱশ্যে নাটনি হোৱা সেইসময়ত নাছিলে তাৰ উপৰি যিমান দীঘল লাইনত মানুহ ৰৈ ৰৈ ঘণ্টা ধৰি ঘণ্টা ৰাতিপুৱাৰ পৰা আবেলিলৈকে ঘণ্টা ধৰি ঘণ্টা ৰ'বলগীয়া হৈছিলে সেইসময়ত এইখিনি এনেই সঁচাকৈ বৰ কষ্টকৰ সময় অন্ত ৰুগীয়া অসুস্থ বা বৃদ্ধ মানুহেও সেই সময়ত সেই দীঘলীয়া শাৰী পতা লাইনত থিয় হৈ থিয় হৈ ভেক্সিন ল'বৰ কাৰণে যি অসুখৰ পৰা আৰোগ্য হৈ থাকিবৰ কাৰণে বা সেই মহামাৰী ৰোগৰ পৰা যাতে এই মহামাৰী ৰোগত আক্ৰান্ত হ'বলগীয়া নহয় তাৰকাৰণে নিজকে হেৰি জীয়াই ৰাখিবৰ কাৰণে বৃদ্ধ বৃদ্ধ বা যিখিনি মানুহ আছিলে সেইখিনি মানুহেও বহুতো কষ্ট কৰিবলগীয়া হৈছিলে তাৰ উপৰি তেওঁলোকে সেই ঘণ্টা ধৰি ঘণ্টা ৰাতিপুৱাৰ পৰা আবেলিলৈকে ৰৈ থাকি ৰৈ থাকি যিখিনি কষ্ট কৰিছিলে তাৰফলত তেওঁলোকে কিছুমানৰ মুৰ ঘূৰাই গৈছে কিছুমানে তাতে ফিট হৈ গৈছে তেনেকুৱা ধৰণৰ আৰু নোহোৱা নহয় কিয়নো কে সেই সময়ত তেনেকুৱা ভেক্সিনৰ কেন্দ্ৰ বহুতখিনিও তেনেকুৱা ঠায়ে ঠায়ে খুলি দিয়া নাছিলে হিচাপ কেইটামান কেন্দ্ৰহে আছিলে কোনোবা এটা কেন্দ্ৰত যদি মানুহ দীঘলীয়া শাৰী পাতাৰ পাছত তাৰপিছৰ দিনাখন আকৌ মেডিচিনৰ নৰ অভাৱৰ কাৰণে কেইবাদিনো আকৌ সেই কেন্দ্ৰটো বন্ধও ৰাখিবলগীয়া হৈছিলে তাৰ অৱশ্যে দিন যোৱাৰ লগে লগে পিছৰফালে অৱশ্যে ভেক্সিন গোটেই আমাৰ অঞ্চলৰ গোটেই মানুহখিনিয়ে এনে ল'ব পৰা হৈ এই অসুখৰ পৰা হাত সাৰিব পাৰিলে যিখিনি মানুহ থাকি গ'ল শেষত যিখিনি মানুহ থাকি গ'ল সেইখিনিয়ে কোনোমতে নিজৰ দেহাটো ৰক্ষা কৰিব পাৰিলে বুলি ক'ব পাৰি ক'ব পাৰি